হয় হয় অঁ অঁ আমাৰ গগৈ ছাৰ অঁ বহুত দিনৰ মূৰত ভালে আছে অঁ আপুনি ভালে আছে অঁ অঁ সুন্দৰ কথা এই বঢ়িয়া হ'ব আহিব

একদম প্ৰথম মই এক গৰু গা ধুওৱা পৰা বুলি আৰু ব'হাগ বিহুত অঁ তাৰপিছতে আপোনাৰ কনিষ্ঠসকলে জ্যেষ্ঠসকলৰ আশীৰ্বাদ লয় সেৱা ধৰি এইখিনি কৰাৰ পিছত আপোনাৰ সন্ধিয়ালে আৰু নামঘৰত ৰাজহুৱা ৰাইজৰ বিহুৰ মানে ঘাটটো নামঘৰতে আৰম্ভ কৰি তাৰপিছত আৰু ওলাইছে আৰু চব এক হৈ গাঁৱৰ প্ৰতি ঘৰৰ পৰা এজন দুজনকে আহে

সুন্দৰ হয় মানে নিশ্চয় নিশ্চয় আমাৰ লখিমপুৰৰ বিশেষকৈ একতাটো এই মানে বিহুৱে ধৰি ৰাখিছে

পঁইতা ভাত খোৱা হয়

প্ৰতিযোগিতাও চলে মঞ্চ বিহু বিলাকত ভৰপুৰ হৈ যায় ভৰপুৰ হৈ যায় একদম চব ফালৰ পৰা সেইকেইদিন সময় বিলাক কেনেকৈ অতিবাহিত হৈ যায় গমেই পোৱা নাযায়

মদ বিনিময় বা বিহুৰ চলি থাকে সেই একতাটো যেনিবা আজিও আছে

সেইটো কাৰণে নামঘৰ পৰিৱেশটো বৰ সুন্দৰ হৈ উঠে সেই মূহুৰ্তত

হয় হয় বিশেষকৈ আমাৰ অঁ লখিমপুৰতে পৰে আপোনাৰ ব'হাগত যিটো ফাট বিহু অনুষ্ঠান

আৰু তেখেতলোকেও অঁ যথেষ্ট মানে হেৰি কৰে সন্মান জনায় আমাৰ এই ফাটৰ বিহু অনুষ্ঠান এই লক্ষ্য় একদম সাংঘাটিক মানে একেবাৰে গৌৰৱৰ সেই বিষয়ে আৰু ফাট বিহু অনুষ্ঠান আমাৰ জেগা এডোখৰ আছে হে ঢকুৱাখানাত

যথেষ্ট উন্নত হৈছে

হয় হয় হয় হয়

তাত আমাৰ পৰম্পৰাগত যিবিলাক ধৰ্মীয় কাৰ্যসূচী থাকে আগদিনা সন্ধিয়া মানে যদিও কোনোবা জেগাত যদিও এদিনীয়া পাতে আগদিনা কিন্তু সন্ধিয়া বানফী পূজাটো পাতিবই লাগিব অঁ হয় হয় বানফি পূজাৰ পাক আগ দিনা হয় তাৰপিছত পিদিনা পুৱাৰ পৰা কাৰ্যসূসী আৰম্ভ হয় আমাৰ মওলং থাকে মওলংসকলে এই কাৰ্যসূচীবিলাক চলাই যায়

নহয়

হয় হয় হয় হয় হয় আমাৰ ইয়াত আঞ্চলিকভাৱেও হয় কেন্দ্ৰীয়ভাৱেও মানে জিলাভিত্তিত অনুষ্টিত হয় অঁ প্ৰায় বিলাক আছে যি যি গাঁৱত আছে তাতটো অনুষ্টিত কৰে অঁ আকৌ তাৰপৰা আকৌ আঞ্চলিকতো সহযোগিতা ৰাখে কেন্দ্ৰীয়ভাৱে পাতিলে তাতো সহযোগিতা ৰাখে মানসিক মানে অঁ আগতীয়াকে মোক ফোন কৰি দিলে হৈ গ'ল বাকী আপুনি একো চিন্তা কৰিব নালাগে মোৰটো প্ৰতিবছৰে তিনি চাৰি জেগাত নিমন্ত্ৰণ থাকে আহিব একেলগে যাম ধূৰিম হয় হয় আজিকালি পৰাপক্ষত সকলোৱে সাজবিধ পিন্ধিবলে চেষ্টা কৰা পৰিলক্ষিত হৈছে এইটো এটা শুভ লক্ষণ জাতিটোৰ কাৰণে এটা

একদম শৃখলাবদ্ধ হয় হয় আৰু লখিমপুৰ এনে অতিথি পৰায়ন মানে মনোভাৱ বুলি লখিমপুৰিয়া ৰাইজে এটা নাম আছে গতিকে সেইভাগৰ পৰা কোনোদিন ব্য়তিক্ৰমী নহয় আপুনি খালি মোক অঁ অঁ আগতীয়াকৈ ফোন কৰিব কি ইফালে ক'ত ক'ত কেনেকৈ ঘূৰাব লাগে ক'ত ক'ত কেতিয়া অনুষ্টিত হয় বহুত মানে

হয় হয় হয়

উৰাব পাৰিছে মানে পাইলেটে

তাৰ অঁ এই এই ব্যৱস্থাটো পিছতে চৰকাৰৰ দৃষ্টিগোচৰ হ'ল হাবুংখন উন্নয়নৰ কাৰণে আহিব আগতীয়াকে খবৰ দিব মই আপোনাক যিমানখিনি সময় দিব লাগে মই দিবলে চেষ্টা কৰিম হয় হয় হ'ব হ'ব দিয়ক অঁ